মই প্ৰথমবাৰৰ বাবে আমাৰ মোৰ জিলাৰ বাহিৰলৈ গৈছিলোঁ বহুকেইখন জিলালৈ গৈছোঁ বাৰু তাৰ ভিতৰত মই নগাঁও গৈছোঁ লখিমপুৰ গৈছোঁ যোৰহাট গৈছোঁ মই প্ৰথমবাৰ মই নগাঁৱলৈ গৈছিলোঁ তাত আমাৰ আমাৰ জিলা কোনোবা মানে বাহিৰলৈ যাবলৈ হ'লে আমাৰ সদায় নদীখন পাৰ হ'ব লাগে আমি ফেৰীত উঠি নদীখন পাৰ হ'লোঁ তাৰপাছত ফেৰীৰপৰা নামি আমি গাড়ীত উঠি নগাঁৱলৈ গ'লোঁ নগাঁৱলৈ যাওঁতে আমি মাজত এখন জিলাত মানে গাড়ী সলাব লাগে তাতে নামিলোঁ ইফাল সিফালে বজাৰ কৰিলোঁ বজাৰ কৰি চাহ খালোঁ খাই গাড়ীত উঠি দেখিছোঁ বেগটো মানে লগত যিটো বেগ লৈ গৈছিলোঁ সেই বেগটো থাকি গ'ল সেই বেগটো বিচাৰি এতিয়া হুলস্থূল ক'ত এৰিলোঁ পাহৰিলোঁ তাৰপিছত আৰু আহি আহি মোৰ মোৰ লগত মানে মোৰ ভাগিন গৈছিলে মোৰ ভতিজা দুটা গৈছিলে মোৰ জা এগৰাকী গৈছিলে মোৰ ভতিজা বোৱাৰী গৈছিলে তাৰপিছত আৰু চবেই বিচাৰি মানে আমি যিঠাইত মানে বজাৰ কৰিছিলোঁ কাপোৰ কিনিছিলোঁ সেই দোকানতেই এৰি থৈ আহিলোঁ সেয়াই মোৰ প্ৰথম মানে ফুৰিবলৈ যোৱাৰ অভিজ্ঞতা বুলিয়ে ক'ব লাগিব তাৰপাছত ভাগ্য ভাল আছিলে বেগটো পালোঁ আমি যিখন দোকানত বজাৰ কৰিছিলোঁ সেই দোকানখনতে পালোঁ তাৰপাছত আমি তাৰ পৰা বেগটো লৈ নগাঁও গ'লোঁ গ'লোঁ আমি গৈছিলোঁ ভাদ মাহত ভাদ মাহত প্ৰতি নামঘৰে নামঘৰে নাম প্ৰসংগ হয় গোপিনীৰ নাম হয় তাত গৈ আমি আমাৰ ননন্দী আছে তাত আমি তাত থাকিলোঁ থাকি পাছদিনা আমি খাই বৈ নামঘৰলৈ বুলি গ'লোঁ নামঘৰত মানে বহুত ভাল লাগিলে তাত গোটেই গোপিনী বহি আছে তাত ভাদমহীয়া নামত মানে কি হয় তাত প্ৰতি ঘৰে ঘৰে মানে পাল হয় আজি এঘৰৰ হ'ল কাইলৈ এঘৰৰ হ'ল এফালৰ পৰা পাল হিচাপে মানে চলাই আহে তাত মাহ প্ৰসাদ দিয়ে চাহ দিয়ে গধূলিলৈ আকৌ সেই যিঘৰৰ পাল থাকে সেই ঘৰে ভাত দিয়ে নিৰামিষ ভাত ভাল লাগিল মানে আমাৰ আমাৰ জিলাখনত মানে তেনেকুৱা নহয় আমাৰ কি হয় আমাৰ নাম গালোঁ দিনত নাম গালোঁ আমাৰ প্ৰতি ঘৰে এঘৰ এঘৰকৈ আমাৰো আৰু চাহেই দিয়ে চাহ মিঠাই দিয়ে কিন্তু আমাৰ তেনেকৈ প্ৰসাদ নিদিয়ে বা ভোজ ভাত নিদিয়ে এই অভিজ্ঞতাকণ মানে বহুত ভাল লাগিলে কাৰণ গোটেই মতা মাইকী সমূহ মানে মাতে সেই ভাতসাজৰ কাৰণে ৰাতি তাত ফূৰ্তি হয় পুৰুষসকলে উঠা নাম গায় লগতে মানে মহিলায়ো গায় খুব ভাল লাগে মানে এটা মানে মধুৰ আৰু একদম এখন যেন বৈকুণ্ঠপুৰি এনেকুৱা মানে অনুভৱ হয় এনেকৈয়ে মানে তাত সেইকণ অভিজ্ঞতা আমাৰ হ'ল অন্তৰৰপৰা আমি সেই সোৱাদকণ ল'বলৈ পালোঁ তাৰপাছত আমি গোটেই তাত ফুৰিলোঁ নগাঁও টাউন চালোঁ চাই মানে বহুত ভাল লাগিল আৰু তাৰ পাছত আমি ঘৰলৈ ঘূৰি আহিলোঁ অহাৰ পাছত আমি তাৰপাছতে আমি আমাৰ গাঁৱৰ গোপিনীসহ আমি এবাৰ মালিনী থান গ'লোঁ তাত মানে এভাগি মন্দিৰ আছে পাহাৰৰ ওপৰত আগৰ আগতো আমি গৈছিলোঁ এবাৰ তেতিয়া ইমান বিশেষ উন্নত নাছিলে কিন্তু এতিয়া আমি গৈ যি দেখিলোঁ বহুত চকুত লগা হ'ল মানে তাত মালিনী থান বুলি কয় সেইখন তাত আমি শৰাই সঁফুৰা দি গাঁৱৰ গোপিনী গৈ তাত আমি ভোজ ভাত খালোঁ খাই মানে আমি গোটেই দিনটো তাতে কটাই গধূলি আমি উভতিছোঁ উভতাৰ পথতো আমাৰ মানে বহুতখিনি য'ত ত'ত গাড়ী ৰাখি মানে আমাৰ গোপিনীয়ে নাচ গানৰপৰা ধৰি বহুতখিনি দিহানাম সেইবোৰ গাই মানে ফূৰ্তি কৰি ক'ৰবাত দোকান এখনত নামিবলগীয়া হ'লেও তাতো মানে কিবা কিবি ল'বলৈ হ'লেও গোটেইখিনি যাওঁ বহুত মানে ভাল লাগে এনেকৈ আইসকলৰ লগত ঘূৰিবলৈ পালে তেনেকে মানে বহুত গৈছোঁ আৰু মই লখিমপুৰ গৈছোঁ লখিমপুৰত মোৰ খুৰাৰ ঘৰ আছে আমি তাত আমাৰ মোৰ বৌ গৈছে মোৰ ভতিজা গৈছে দাদা গৈছে ভতিজা বোৱাৰী গৈছে আমি তাতো আমি চাৰিদিন কটালোঁ চাৰিদিন কটাই আমি অৰুণাচল পাহাৰলে গ'লোঁ আমি যিহেতু আমাৰ ওচৰত পাহাৰ নাই আমি মানে পাহাৰ তেনেকৈ দেখা আমাৰ সৌভাগ্য হোৱা নাছিল আমি তাত গৈ পাহাৰত উঠি মানে আমাৰ বহুত ভাল লাগিল মানে মনটো বহুত উৎফুল্লিত হ'ল আমি কেনেকৈ মানে পাহাৰৰ হাবিৰ মাজত ঘূৰি ফুৰিছোঁ আমি নিজেই গম নাপাওঁ পাছতহে ভয় লাগিছে যে বাঘ ভালুক ওলোৱা হ'লেও হয়তো আমাক অপকাৰ কৰিলেহেতেন পাহাৰত বগাই পাহাৰৰপৰা তললৈ নামি তললৈ চাই ইমান মানে ভাল লাগিল আমি ভাষাৰে ক'ব নোৱাৰিম চাগৈ আমি পাহাৰৰ ফুলৰ পুলিও আমি উঘালি আনি ঘৰত ৰুইছোঁ সেই ফুল মোৰ এটা ফুলিছে বাৰু দুবিধ আনিছিলোঁ মই এবিধৰ নামটো নাজানো বাৰু এইবিধ হ'ল মানে এই ফুল নামটো মই পাহৰিছোঁ বাও দেই নামটো কি আছিলে এনেকৈ ফুলৰ পুলি আনি মই এতিয়া সেই ফুলপাহ দেখিলে মানে মই এই পাহাৰলৈ মনত পৰি থাকে কাৰণ আমি পাহাৰত উঠি ইমান ফূৰ্তি কৰিছোঁ গোটেই ঘূৰিছোঁ চাইছোঁ পাহাৰৰ পৰা নামি আহোঁতে মানে বহি দিছোঁ আৰু আমাৰ ইমান অভ্যাসটো নাই কাৰণে আমাৰ ভাগৰ লাগে ভাগৰ লাগি আমি মাজতে বহিছোঁ আমি পিঠা লৈ গৈছোঁ ফ্লাক্সত আমি চাহ ভৰাই লৈ গৈছোঁ সেয়া আমি তাতে বহি খাইছোঁ খাই মানে আমি দুদিন গৈ আমি পাহাৰ চালোঁ চোৱাৰ পাছত আহিলোঁ এতিয়াও মানে দুজনী আমাৰ লগৰ লগ খালে আমি সেই পাহাৰৰ কথাকে পাতোঁ যিহেতু তেওঁলোকেহে চবে দেখা নাই বাৰু আমুকটো আছে পাহাৰত গছ এনেকুৱা ফুলবোৰ এনেকুৱা এনেকৈ মানে আমি বহুত অভিজ্ঞতাও সেইফালৰ পৰা হ'ল